সাধাৰণতে ভ্ৰমণত যাওঁতে মানুহে বহু বস্তু হাতত লৈ যাব নালাগে কাৰণ আজিৰ যুগত বহু বস্তু ভ্ৰমণত ঠাইত যোৱাৰ লগে লগে বহু ঠাইতে উপলব্ধ হয় সেয়েহে তো উপলব্ধ হোৱা বস্তুখিনি অন্ততঃ মানুহে নিনিয়াকৈও এটা ভ্ৰমণ কৰিব পাৰে মোৰ ক্ষেত্ৰত বিশেষকৈ মই যেতিয়া এটা ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া একেবাৰে ন্যূন্যতম যিকেইটা লাগতিয়াল যাৱতীয় সামগ্ৰী সেইকেইটা মোৰ লগত লৈ যাওঁ মই যেতিয়া ভ্ৰমণত যাওঁ তেতিয়াহ'লে তেনেকুৱা অৱস্থাত মই সাধাৰণতে মোৰ যিকেইটা প্ৰয়োজনীয় সাজ পোছাক নূন্যতম অনুসৰি সেইকেইটা লৈ যাওঁ লগতে মোৰ যাৱতীয় অন্যান্য সা সামগ্ৰীৰ ভিতৰত মোৰ মোবাইলটো মোবাইলটো চাৰ্জ দিবৰ কাৰণে চাৰ্জাৰডাল আৰু লগত চাৰ্জাৰডালৰ কাৰণে এডাল পাৱাৰ বেংক ইয়াৰ লগতে মোৰ মোবাইলৰ লগতে লেপটপ আৰু লেপটপৰ দৰকাৰ লেপটপৰ পিছতেই প্ৰয়োজন হ'লে ডেক্সটপ ইয়াৰ উপৰিও এটা ভ্ৰমণ এটা ভ্ৰমণত যেতিয়া আমি যাওঁ তেতিয়া বিশেষকৈ মোৰ ক্ষেত্ৰত মই গৰম পানী বটল লগতে পানীৰ বটলৰ লগতে খাব ফল মূলৰ ফল মূলৰ কাটি খাবৰ কাৰণে সৰুকৈ এখন চুৰি কটাৰী আৰু লগতে পানীৰ বটলৰ লগতে আমি কিছুমান প্ৰ'টিন আৰু যিখিনি আমাৰ ষ্ট্ৰেংথ পাবৰ কাৰণে প্ৰ'টিন লৈ যাওঁ লগতে যদি আমি বিভিন্ন ৰোগৰ পৰা বা ৰোগাক্ৰান্তৰ পৰা মুক্ত পাব পাৰোঁ বা মুক্ত হ'ব বিচাৰোঁ তেতিয়াহ'লে আমাৰ লগত এণ্টিচেপ্টিক বিভিন্ন ধৰণৰ হেডেক টেবলেট আৰু এনেকুৱা বহু ধৰণৰ এণ্টিচেপ্টিক বা মেডিচিন আমি এটা ভ্ৰমণ সূচিত লৈ যাব পাৰোঁ চ' ভ্ৰমণসূচীত যেতিয়া এজন মানুহ যায় চ' ভ্ৰমণসূচীত যাওঁতে তেওঁ এখন সূচী বনাই লয় আৰু সেই সূচী বনাই সূচীখনৰ মতে প্ৰয়োজনীয় অৰ্থাৎ যাৱতীয় যিকেইটা বস্তু তেওঁ লৈ যাব পাৰে সেই বস্তুকেইটাহে ভ্ৰমণত লৈ যাব লাগে লৈ যাব লাগে অন্যথা অন্যান্য সা সামগ্ৰীয়ে যদি ভ্ৰমণ কাৰ্য কৰে তেতিয়াহ'লে সেই ভ্ৰমণটো বৰ আমনিদায়ক হয় কিয়নো মানুহে যিহেতু ভ্ৰমণ কাৰ্যত আনন্দ উপভোগ কৰিবলৈ যায় ছ' সেই আনন্দ উপভোগৰ লগতে যদি মানুহে নিজৰ সা সামগ্ৰীসমূহলৈয়ে মানুহজন ব্যস্ত থাকে তেতিয়াহ'লে কিন্তু সেই ভ্ৰমণসূচী অতি আনন্দদায়ক বা আনন্দদায়ক হৈ নপৰে সেয়েহে অতি পাতলীয়া ধৰণে আৰু ন্যূনতম যাৱতীয় যিখিনি বস্তু সেই সামগ্ৰীখিনি লৈ মানুহে ভ্ৰমণ কাৰ্যত অগ্ৰগতি হ'ব লাগে ভ্ৰমণ কাৰ্যই মানুহক বিভিন্ন ধৰণৰ মনো মনো মন আন মনত আনন্দিত আৰু বিভিন্ন ধৰণৰ অনুমোদন বা বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্ট প্ৰদান কৰে সেই এণ্টাৰটেইনমেণ্টৰ জৰিয়তে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ দুয়োৰে উন্নতি হয়